ৰন্ধা কামটো বিশেষকৈ যে অকল মহিলাৰ কাৰণে নহয় সেইটো মই নেভাবোঁ কাৰণ পুৰুষ মহিলা দুয়ো মিলিহে ঘৰখন হয় সেইটো কাৰণে মহিলা কিবা মানুহগৰাকী কিবা অসুবিধা হ'লেও বা গা বেয়া হ'লেও নিশ্চয় পুৰুষজনে বনাবই লাগিব বা ল'ৰা ছোৱালীক দিবই লাগিব দুয়ো মিলিহে ঘৰখন হয় সেইটো কাৰণে মই ভাবোঁ যে ৰন্ধা কামটো অকল যে মহিলাই কৰিব লাগিব সেইটো মই কেতিয়াও নেভাবোঁ বিশেষকৈ আমাৰ পৰিয়ালত পুৰুষ মানে আমাৰ মালিকে ভাত বনায় কিয় নবনাবনো ময়ো কেতিয়াবা পথাৰলৈ যাবলৈ হয় বা কিবা এটা কামত যাবলগীয়া হয় তেঁৱে বনায় এইবিলাক কোনো আমা বাগি বগৰা ধৰা নিয়ম নাই যিয়ে পাৰে তেঁৱে কামটো চলাই নিয়ে আৰু